শেহতীয়া বছৰটোত ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে বুলি ক'ব পাৰি মানে ভাৰতবৰ্ষৰ লগত অসমৰ যুৱক যুৱতীসকল বিশেষকৈ যথেষ্ট আগবাঢ়ি গৈছে আগবাঢ়ি যোৱাৰ কাৰণটো হৈছে আপোনাৰ বিভিন্ন ধৰণে মানে অসমীয়া যুৱকে বিভিন্ন কামত মনোনিৱেশ কৰিছে এই আপোনাৰ বহুত যুৱকে আজিকালি জাৰ্চি গৰু পুহিছে গাখীৰ উৎপাদন কৰিছে এই গাখীৰ আপোনাৰ হোটেলত দিছে বা পনিৰ মিঠাই বিভিন্ন ধৰণে তেনেকুৱা জাতীয় বস্তু তৈয়াৰ কৰিছে সেই ক্ষেত্ৰত আমি অসমীয়া যুৱক আগবাঢ়ি গৈছে বুলি ক'ব পাৰোঁ বহুতবিলাক যুৱকক দেখা গৈছে বিভিন্ন ধৰণে ব্ৰইলাৰ কোম্পানীৰ লগত যোগাযোগ কৰিছে কৰি মানে কোম্পানীয়ে পোৱালি দিছে দানা দিছে ঔষদপাতি দিছে তেনেকৈ পোৱালি প্ৰতিপালন কৰিছে প্ৰতিপালন কৰি নিৰ্দিষ্ট সময়ত কোম্পানীয়ে পোৱালিটো উঠাই লৈ গুচি গৈছে বিনিময়ত আপোনাৰ লাভৰ অংশ এটা যিজনে ফাৰ্ম কৰি লৈছে তেখেতক দিছে সেইটো ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে যথেষ্ট ব্ৰইলাৰ মানে ব্ৰইলাৰৰ পা অসমীয়া যুৱক আগবাঢ়ি গৈছে এতিয়া বিশেষকৈ দেখা গৈছে অসমীয়া যুৱকে কেৰেলা বা অন্ধ্ৰপ্ৰদেশ তেনেকুৱা ৰাজ্যবিলাকলৈ ঢাপলি নেমেলি নিজৰ অঞ্চলত গোট কৰি পেলাই কৃষি ফাৰ্মত আগবাঢ়ি গৈছে কৰিবলৈ কৃষি কৰিবলৈ মনোনিৱেশ কৰিছে সেই অনুপাতে আপোনাৰ সৰিয়হ মাটিমাহ ৰঙালাও কবি তেনেকৈ যথেষ্ট পৰিমাণে খেতি কৰিছে আৰু সেই খেতিৰ বিনিময়তো যথেষ্ট অসমীয়া যুৱক আগবাঢ়ি গৈছে ঠিক সেই অনুপাতে যুৱকৰ লগতে যুৱতীবিলাকেও যথেষ্ট আগবাঢ়িছে কাৰণ মানে তেখেতসকলো আগবাঢ়ি বহি থকা হাত সাৱতি বহি থকা নাই তেখেতসকলেও বিভিন্ন প্ৰকাৰে অসমীয়া গহনা প্ৰস্তুত কৰিছে কোনোবাই চিলাই কাম কৰিছে বিউটি পাৰ্লাৰ খুলিছে বা আপোনাৰ আজিকালি ছোৱালীয়ে দোকানো দিছে সেই ক্ষেত্ৰতো পিছ পৰি থকা নাই গতিকে যুৱকৰ লগতে অসমীয়া যুৱকৰ লগতে মহিলাসকলো যথেষ্ট আগবাঢ়ি গৈছে আমি এতিয়া শেহতীয়াকৈ দেখিবলৈ পাইছো যে আমাৰ অসমীয়া যুৱকে লাজ বোলা বস্তুটো বাদ দিলে বাদ দি এতিয়া আগতে ধৰক চুলি কাটে নাপিত বুলি ক'লে বিহাৰী মানুহ এতিয়া সেইটো নহয় অসমীয়া ল'ৰাই চুলি কাটিবৰ কাৰণে আগবাঢ়ি গৈছে সেইটো এটা খুব ভাল কথা আৰু আপোনাৰ অসমীয়া যুৱকে এতিয়া যথেষ্ট পৰিমাণে ই ৰিক্সা চলোৱা দেখা পাইছো সেইটো এটা খুব ভা ভাল কথা অৰ্থনীতিক ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈ আছে আৰু যাব বুলি আশাও কৰিছো সেইবিলাক যথেষ্ট আশা কৰিছো কিন্তু ব্যক্তিগত খণ্ডত মানুহ আগবাঢ়ি গৈছে সেইটো খুব ভাল কিন্তু চৰকাৰী যিবিলাক উদ্যোগ আছে সেইবিলাকৰ অৱস্থাটো ধৰক দিনক দিনে বেয়ালৈ গৈ আছে এতিয়া আমাৰ ওচৰতে আপোনাৰ অসম সমবায় চেনিকল আছিলে সেই চেনিকলটো অৱস্থা নাই মানে তাত একোৱে নাই এতিয়া মাত্ৰ কেৱল হাবি আমাৰ ওচৰতে ডাবিডুবিত কুশল কোঁৱৰ সূতাকল আছিলে সেই সূতাকলৰো অৱস্থা নাই এতিয়া মৃত্যুমুখত আমি ঠিক তেনেকৈ আপোনাৰ নামৰূপ সাৰ কাৰখানালৈ যাব পাৰো সেইটোও এটা ঢকা দিয়া অৱস্থাত চলি আছে অসম ৰাজ্যিক পৰিৱহণ নিগম সেই নিগমটোও ঢকা দিয়া অৱস্থাত চলি আছে ব্যক্তিগত খণ্ডৰ উদ্যোগে যথেষ্ট উন্নতি কৰিছে কিন্তু ৰাজহুৱা খণ্ডই যিবিলাক আমাৰ অৰ্থনীতিক আমাক উন্নতি কৰাৰ উদ্যোগ আছে সেইবিলাকৰ অৱস্থাবিলাক কিবা কাৰণত পৰি পিছলৈ গৈ আছে সেইটো কথাৰ কাৰণে অকণমান বেয়া লাগিছে কিন্তু হ'লেও আমাৰ যথে আমাৰ যে যুৱকসকল যথেষ্ট আগবাঢ়ি গৈছে তাৰ কাৰণে ধন্যবাদ জনাবলগীয়া হৈছে আৰু লগতে যিবিলাক বেংকে সহায় কৰিছে বিভিন্ন বেংকে বিভিন্ন ধৰণেৰে ঋণ দিছে সেই ঋণ লোৱাৰ ক্ষেত্ৰত যুৱকসকলে দোকান দিছে জাৰ্চি গৰু কিনিছে আপোনাৰ বিভিন্ন প্ৰকাৰেৰে মানে যি টি বস্তু তেনেকৈ হেৰি কৰিছে ফাৰ্ম কৰিছে গাহৰি প্ৰতিপালন কৰিছে এতিয়া এটা সেইটো খুব এটা ভাল দেখিছো গাহৰি প্ৰতিপালন কৰিছে অকল মাংসই নহয় তেখেতসকলে পোৱালি জগাইছে পোৱালি ব্যৱসায় কৰিছে সেইবিলাক মানে ভাল লাগিছে অঁ অঁ সেয়াই আৰু আৰু বিশেষনো কি ক'ম আৰু অঁ